মই অসমৰ বাসিন্দা আৰু অসমৰ মূল ভাষা হৈছে অসমীয়া আৰু মোৰ মাতৃভাষাও অসমীয়া মই জন্ম হৈয়ে মোৰ মা দেউতাৰ মুখৰ পৰা অসমীয়া শব্দই শুনিছোঁ মোৰ ওচৰে পাঁজৰে থকা মানুহখিনিৰ পৰাও মই অসমীয়া শব্দই শুনিছোঁ আৰু মোৰ প্ৰথমটো শব্দও সেই অসমীয়াৰেই উচ্চাৰণ হৈছিল আমাৰ গাঁৱৰ প্ৰায়খিনি মানুহৰেই ভাষা হৈছে অসমীয়া যিকেইঘৰ অনা অসমীয়া মানুহ আছে তেওঁলোকেও আমাৰ লগত অসমীয়াতেই কথা পাতে অসমীয়া শব্দটো সঁচাই বৰ অসুৰীয়া অন্য ভাষাৰ তুলনাত অসমীয়া ভাষাৰ শব্দৰ সংখ্যাও অধিক উদাহৰণস্বৰূপে ইংৰাজী আংকল শব্দটোৰ বিপৰীতে অসমীয়াত আমি খুৰা মামা পেহা জেঠু বৰদেউতা আদি বিভিন্ন ধৰণৰ শব্দ ব্যৱহাৰ কৰোঁ প্ৰতিটো সম্বন্ধৰ বাবেই আমাৰ একোটা নিজস্ব শব্দ থাকে অসমীয়া শব্দবোৰ বৰ ৰসালো হয় কিছুমান শব্দ শুনি খুব ভালো লাগে অসমীয়া ভাষাটো এটা লিখিত ভাষা অসমীয়া ভাষাত বিভিন্ন গ্ৰন্থ উপন্যাস কবিতা আদি বিভিন্ন সাধুকথা আদি লিখিত আকাৰত পোৱা যায় সেইবোৰ সাধুকথাবোৰ অসমীয়াত পঢ়ি শুনিবলৈও বৰ ৰসাল হয় উপন্যাসসমূহ পঢ়ি ভাল লাগে অসমীয়া আমাৰ বিয়ানাম লোকগীত আইনাম আদি বিভিন্ন ধৰণৰ নামো পোৱা যায় সেইবোৰ লিখিত আকাৰতো আছে আৰু কিছুমান কথিত আকাৰতো আছে মই সৰুৰ পৰাই অসমীয়া মাধ্যমৰ বিদ্যালয়তে পঢ়া শুনা কৰিছোঁ মোৰ মানুহজনেও অসমীয়া মাধ্যমৰ বিদ্যালয়তে পঢ়িছিল আৰু এতিয়া আমি আমাৰ ল'ৰা ছোৱালীকো অসমীয়া মাধ্যমৰ বিদ্যালয়তে নাম ভৰ্তি কৰাইছো বৰ্তমান সময়ত অসমীয়া ভাষাটোৰ উন্নতিৰ কাৰণে কিছুমান মানুহে বহুত যত্ন কৰি আছে তেওঁলোকে অসমীয়া ভাষাটোক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবৰ বাবে বহুতো চেষ্টা কৰি আছে আমাৰ মহাপুৰুষজনাই অসমীয়া আৰু সংস্কৃত ভাষাৰ সংমিশ্ৰণ কৰি ব্ৰজাৱলী নামেৰে এটা নতুন ভাষাৰে তেওঁ কীৰ্তনপুথি লিখিছিল তেওঁ অংকীয়া নাট নাট নামেৰে নাট উলিয়াই তেওঁ বিস্ব দৰবাৰত অসমীয়া জাতিটোক উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিল তেওঁৰ আদৰ্শৰে বৰ্তমান এতিয়াও আমাৰ নৱ প্ৰজন্মই বিভিন্ন চিত্ৰ নাট্য আদি প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিবলৈ সক্ষমো হৈছে আমাৰ ভাষাটোক আমাৰ জাতিটোক সমাজৰ আগত নতুনকৈ চিনাকি কৰাই দিব পাৰিছে আৰু আমাৰ সংস্কৃতিটোও বৰ ধুনীয়া আমাৰ অসমৰ মূল উৎসৱ হৈছে বিহু বিহু তিনি ধৰণৰ বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু বহাগ বিহুৰ প্ৰথম দিনাখন গৰু বিহু সেইদিনা আমি ৰাতিপুৱা গৰুক মাহ হালধিৰে গা ধোৱাওঁ গধূলি তৰাৰ পঘাৰে আমি গৰুক বান্ধোঁ পাছদিনা মানুহ বিহু সেইদিনা সৰুৱে ডাঙৰক সেৱা লয় ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে আৰু ঘৰত পিঠা জলপান বহুত ধৰণৰ বস্তু ৰন্ধা হয় ওচৰ চুবুৰীয়া আহে আমিও ওচৰ চুবুৰীয়াৰ ঘৰলৈ যাওঁ তেওঁলোকৰ লগত খোৱা বোৱা কৰোঁ আমাৰ ঘৰলৈও মাতি আনি তেওঁলোকক আমি খোৱা বোৱা কৰোঁ আকৌ কাতি বিহু কাতি বিহুৰ দিনা আমি তুলসীৰ তলত চাকি জ্বলাওঁ গধূলি আমি খেতিপথাৰলৈ গৈ চাকি দিওঁ যাতে আমাৰ শস্য খেতি ভাল হয় তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ তাৰপাছত আহিল আমাৰ মাঘ বিহু মাঘ বিহুৰ প্ৰথম দিনাখন উৰুকা সেইদিনা আমি সকলোৱে মিলি ভোজ ভাত খাওঁ আৰু পাছদিনাখন পুৱতি ৰেখাই আমি মেজি জ্বলাওঁ আৰু অগ্নি দেৱতাৰ ওচৰত সেৱা লওঁ যাতে আমাৰ সকলোৰে ভাল হয় আমাৰ অসমীয়া ভাষাটো ইমানেই বেছি ৰসাল আৰু আপোন যে আমি অন্য ঠাইলৈ যদি যাওঁ তাত যদি অসমীয়া শব্দ বা অসমীয়া ভাষা কিবা এটা শুনিবলৈ পাওঁ আমি অতি আনন্দিত হওঁ আৰু সেই মানুহজন বা সেই ব্যক্তিজন যেন আমাৰ একেবাৰে নিজৰ আমাৰ তেনেকুৱা অনুভৱ হয় আৰু অসমীয়া ভাষাটো যাতে আৰু আগলৈ যায় তাৰ কাৰণে আমি সদায়েই চেষ্টা কৰি আহিছোঁ আমাৰ ভাষাটো যাতে সকলোতে ব্যৱহাৰ হয় তাৰ কাৰণে আজিকালি আমাৰ ল ছাত্ৰসমূহে ফলকসমূহতো অসমীয়া ভাষাটো প্ৰাধান্য দিবলৈ চেষ্টা কৰি আছে অসমীয়া ভাষাৰ যাতে আমি লিখিত কিছুমান পৰীক্ষা দিবলৈ পাওঁ তাৰকাৰণেও তেওঁলোকে চেষ্টা কৰি আছে এইটোৱে বিচাৰোঁ যে আমাৰ অসমীয়া ভাষাটো আৰু অলপ উন্নত আৰু আৰু আগলৈ আগবাঢ়ি গৈ থাকক